আমাৰ গাঁৱত বছৰটোৰ আৰম্ভণি বুলি ক'লে বহাগ মাহৰ পৰা বিহুৰ শেষলৈ আমাৰ ইয়াতে ধান খেতি কৰা হয় ধান খেতিটো আমাৰ ইয়াত বহুত ধৰণে কৰা হয় বহু প্ৰজাতিৰ ধান আছে যেনে ৰঞ্জিত লাহি বহুত কিবা কিবি আছে জহা বৰা আমাৰ ইয়াত বহুতখিনিয়ে ধান খেতি কৰা হয় বিশেষকৈ আমাৰ ইয়াত কৰা হয় বৰধানটো বহুত বেছি কৰা হয় বৰধানটো খাবৰ কাৰণে ভাল আৰু মই সময়ত গাত বহুত জোৰ পায় বুলিও কোৱা শুনোঁ বৰধানটো তাৰপিছত লাহিধানো কৰা হয় লাহিধানটো খাবলৈ ভাল বুলি কোৱা কাৰণে লাহিধানো কৰা হয় আমাৰ ইয়াত বিহুৰ শেষত আমাৰ ইয়াত এখন সকাম পাতি মেলি যেতিয়া বৰষুণ আহে পথাৰত হাল বোৱা হয় আগতেতো ব বেছিখিনি খেতি গৰুৱে কৰা হৈছিল কিন্তু আজিকালি গৰুৱে কৰা নহয় গৰুৱে কৰা নহয় যদিও সিমান কমো নহয় ট্ৰেক্টৰে কৰা হয় ট্ৰেক্টৰো সংখ্যা ইয়াত এতিয়া বহুত বেছি আগৰ তুলনাত বহুত বেছি আগৰ পৰ্যায়তটো আমি দেখিছিলোঁ খেতি কৰোঁতে বহুত গৰু নাঙল লৈ যায় ৰাতিপুৱা দুই তিনিটা বজাত মানুহে এটা এটা হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয় আমি যেতিয়া সৰু হৈ আছিলোঁ দেখিছিলোঁ মানে সেইবিলাক তাৰপিছত এতিয়া যেতিয়া হাল বাই হয় আমাৰ ইয়াত সাধাৰণতে চাৰিবাৰকৈ হাল বোৱা হয় এবাৰ হাল বোৱা হয় তেতিয়া কওৱা হয় দুবাৰ আৰু হমুৱা হয় দুবাৰ তাৰপিছতে খেতি ৰোৱা হয় যোনখিনি বীজ আছে বীজ সিঁচা হয় প্ৰথমতে আমি এতিয়া প্ৰথম একবাৰত হাল মৰা পিছত আমি আলি চালিবিলাক দিওঁ আলি চালিবিলাক এই দিয়াৰ লগে লগে পথাৰখন পথাৰৰ মাটিখিনি কি হয় যোনখিনি ওপৰৰ বন থাকে বনখিনি গেলিবলৈ সুবিধা হয় তাৰপিছত যেতিয়া অকণমান গেলি যায় গেলি যোৱাৰ পিছত আকৌ আকৌ এবাৰ হাল বোৱা হয় তাৰ ওপৰত হাল বাই মেলি আকৌ অকণমান দিন মাটিখিনি বহাই থোৱা হয় পানী সোমোৱাই মেলি বৰষুণ আহে সেইটো সময়ত বহুতখিনি বৰষুণ আহে বৰষুণ নহাত কি কৰা হয় এই মাটিখিনি গেলাই মেলি থৈ দিয়া হয় তাৰপিছত আমাৰ এই গাঁৱতো যোনখিনি ভূমিৰ ভূমিৰ ৰোৱা হয় সেইখিনিতো এই পথাৰতে পচোৱা হয় পথাৰত পচাবৰ কাৰণে ধানখিনি জাৰি জোকাৰি লৈ আমাৰ গাঁৱৰে পুখুৰীত বস্তাত জোবোৰিয়াই মেলি থৈ দিয়া হয় তাৰপিছতো কুঁহ কুঁহি ওলোৱালৈ ৰখি থকা হয় ধানখিনি যেতিয়া কুঁহি ওলাই গাঁৱৰ পুখুৰীৰ পৰা আনি আকৌ পথাৰলৈ পথাৰত নি পথাৰত ধুনীয়াকৈ মাটিখিনি হাল বাই মৈ মাৰি মৈ মাৰি সেইখিনি গোটেইখিনি বীজখিনি সিঁচি দিয়া হয় বীজখিনি সিঁচি দিয়াৰ যথেষ্ট দিনৰ পিছত অকণমান ডাঙৰ হয় ডাঙৰ হোৱাৰ পিছত যেতিয়া আমাৰ এইফালে আকৌ হাল বোৱা হয় হাল বাই টোটেল চাৰিবাৰ হাল বোৱা হয় হাল বাই মৈ মাৰি থৈ দিয়া হয় আকৌ এবাৰ হাল বাই মৈ মাৰি থৈ দিয়া হয় মৈ মৰাৰ পিছত শেষলৈ যেতিয়া এক মাহ মানৰ পিছত আমাৰ বীজখিনি যেতিয়া ডাঙৰ হয় বীজখিনি ডাঙৰ হোৱাৰ লগে লগে অকণমান ধানখিনি অকণমান ওখ হোৱাৰ লগে লগে তাৰ পৰা উঠাই আনি আকৌ বেলেগ এটা জাগাত ভূঁই ৰোবলৈ এই ৰোৱনীসকলক মতা হয় ৰোৱনীসকলক মাতি ভূঁই ৰোবলৈ কোৱা হয় ভূঁই ৰোওঁতে একেদিনাই বহুত বেছি ৰোব নোৱাৰি হ'লেও সেইখিনিকে ভাগ ভাগ কৰি মেলি এগজি এগজি এগজি এগজিকৈ ভূঁই ৰোৱা হয় ভুঁই ৰোৱা প্ৰায় তিনি চাৰি মাহ পিছত আকৌ ভূঁইখিনি ডাঙৰ হৈ উঠে ডাঙৰ হৈ উঠাৰ পিছত সিহঁতক কাটিবলৈ আকৌ আমাক দাৱনীৰ প্ৰয়োজন হয় আমি দাৱনীয়ে সাধাৰণতে কাঁচিৰে কাটে আমাৰ ইয়াত মেচিন যিহেতু ইমান বেছি নাই আমাৰ দাৱনীয়ে দাৱনীয়ে হাতত কাঁচি লৈ ধান কাটে ধানখিনি কটাৰ পিছত আমাৰ এইফালে কি কৰা হয় ধানৰ গোটেই কিছু বহু জাগাত দেখোঁ মই গোটেই ধানৰ গছজোপাই কাটি অনা হয় আমাৰ ইয়াত তেনেকৈ নাকাটে আমাৰ ইয়াত ধানৰ ধানৰ ওপৰৰ অংশখিনিহে কাটি মুঠি মুঠি হিচাপে গোটাই যোৱা হয় গোটাই মেলি পথাৰতে অকণমান শুকাবলৈ এই মেলি দিয়া হয় মেলি দিয়া পিছত কিছুমান আগৰ যোনখিনি মানুহ আছিলে সিহঁতেতো বিৰীহা বুলি কয় বিৰীহাৰে বান্ধি ধানৰ মুঠি এগাল এগালকৈ বান্ধি ডাঙৰি হিচাপে কাণত দুই ডাঙৰি তিনি ডাঙৰি তেনেকৈ বিৰীহাত কঢ়িয়াইছিলে কিন্তু আজিকালি সেইটো নহয় আজিকালি কি কৰা হয় বহুতখিনি ডাঙৰি একলগতে বান্ধি মেলি বিঘা বিঘাকৈ বান্ধি মেলি টেক্টৰ বা আন গাড়ী যেনে ডি আই মেজিক সেই তেনেকুৱাবিলাকত লৈ অহা হয় ধানখিনি আমি প্ৰথম আনি শুকুৱাওঁ শুকুৱাই মেলি আমি ভঁৰালত উঠাওঁ ভঁৰালতো আনি আমি খুলি লওঁ প্ৰথম ডাঙৰিখিনি বান্ধি অনা হয় ডাঙৰিখিনি বান্ধিবৰ কাৰণে আমাক টঙালৰ প্ৰয়োজন হয় সেই টঙালখিনি আকৌ আমি ঘৰত যা যেতিয়া টেক্টৰে বা বিৰীহাৰে আনি মেলি ঘৰত নমাওঁ নমোৱাৰ পিছতে আমি আকৌ ডাঙৰিখিনি খোলোঁ খোলাৰ পিছত আমি ভাগ ভাগকৈ থৈ যাওঁ মানে ভঁৰালত আমি এই ভাগ ভাগকৈ ভাগ ভাগ কৰি কৰি থৈ যাওঁ এইখিনি বৰাধানৰ হিচাপে এইখিনি বৰাধানৰ থৈ যাওঁ আকৌ লাহিধান এইখিনি মানে সংমিশ্ৰণ কৰি থৈ নাযাওঁ আমি ভাগ ভাগ কৰি থৈ যাওঁ ভাগ ভাগ কৰি থৈ যায় প্ৰায় খেতি শেষ হোৱা সময়ত আমি পথাৰৰ নৰাখিনি হাওৱা হ'বৰ কাৰণে পথাৰত শুকাই যোৱা নৰাখিনি আমি জ্বলাই দিওঁ জ্বলাই দিয়াৰ পিছত আমাৰ ইয়াত প্ৰায় পোন্ধৰ বিশ দিনৰ পিছত ন খোৱা হয় ন সাজ বুলি কয় তাত আমি নতুন নতুন সাজ খাওঁ প্ৰথম আমি আমাৰ গাঁৱত গোসাঁই আছে গোসাঁইলৈ আমি আগবঢ়াই দিওঁ ধানৰ যোনখিনি ন প্ৰথম টোপোলা সেইখিনি আমি গোসাঁইলৈ আগবঢ়াই নিজৰ গাঁৱত ন সাজ খাওঁ আমি ন খাওঁতে আমি গাঁৱৰ যথেষ্টখিনি ওচৰ পাঁজৰিয়াকে মাতি হাঁহ বাঁহগাজ ৰঙালাও কচু আদি কেবাখনো চব্জি তৈয়াৰ কৰি আমি ন সাঁজ খাওঁ